কিতাপ পঢ়াটো মানুহৰ এটা গুৰুত্বপূৰ্ণ হবি ভিতৰত অন্যতম মানুহে কিতাপ পঢ়িব লাগে কিতাপৰ জৰিয়তে মানুহৰ যিটো জ্ঞানৰ প্ৰসাৰতা বৃদ্ধি পায় ময়ো সৰুৰে পৰা কিতাপ পঢ়ি ভাল পাওঁ মোৰ এতিয়ালৈকে মই বিভিন্ন ধৰণৰ উপন্যাস পঢ়িছোঁ এই উপন্যাসবোৰৰ ভিতৰত মোৰ চবতচে ভাল লগা উপন্যাসখনৰ নাম হৈছে কৌশিক ৰঞ্জন বৰাই লিখা নিৰিবিলি এই উক্ত উপন্যাসখনৰ বিষয়ে মই নিৰ্দিষ্ট লাইন হিচাপে ক'ব নোৱাৰি নোৱাৰোঁ যদি উপন্যাসখনৰ এক তেজপুৰ ইউনিভাৰ্চিটিত তেজপুৰ বিশ্ববিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ এক মানে এক গুৰুত্বপূৰ্ণ অনুভৱৰ কথাই ব্যক্ত কৰিছে প্ৰেম কাহিনী উক্ত গল্প অভিন্য়াসখনৰ জৰিয়তে এক প্ৰেম কাহিনী কথা প্ৰেম কাহিনী আৰু বন্ধুত্বৰ এক সুন্দৰ নিদৰ্শন আমি উক্ত কিতাপখনৰ পৰা পাওঁ এই উক্ত কিতাপখনৰ জৰিয়তে দুটা চৰিত্ৰ প্ৰধান চৰিত্ৰক মুখ্য কৰি উক্ত গ্ৰন্থখন উক্ত উপন্যাসখন প্ৰকাশ পাইছে এই উপন্যাসখনৰ সাৰাংশ এজন দুটা দুটা ল'ৰা ছোৱালীৰ ভাল পোৱাৰ ক্ষেত্ৰত তেওঁ বন্ধুসকলে সহায় কৰাকে আৰম্ভ কৰি তেওঁলোকৰ তেজপুৰ ইউনিভাৰ্চি তেজপুৰ বিশ্ববিদ্যালয় এক প্ৰাকৃতিক তথা শৈক্ষিক পৰিৱেশটো দাঙি ধৰিবলৈ এক চেষ্টা কৰিছে আৰু উক্ত বিশ্ববিদ্যালয়খনৰ শিক্ষা সংস্কৃতিকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিস্থানসমূহ কেনেদৰে অনুষ্ঠিত কৰা হয় এই ক্ষেত্ৰত উপন্যাসখনে বিশদদভাৱে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে ইয়াৰ উপৰিও উপন্যাসখনৰ ওপৰিও বিভিন্ন ধৰণৰ এই উপন্যাসখনে বিশ্ববিদ্যালয়ৰ অভিজ্ঞতাসমূহৰ এক নিখুঁতভাৱে বৰ্ণনা কৰিবলৈ সক্ষম হৈছে যাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে উক্ত বিশ্ববিদ্যালয়খন তথা বিভিন্ন ধৰণৰ বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণৰ মানসিকতাবোৰ উচ্চিকতা বৃদ্ধি কৰিবলৈ ক্ষেত্ৰত এই উপন্যাসসমূহ উপন্যাসখনে প্ৰয়াস কৰিছে এই উপন্যাসখনৰ প্ৰেম কাহিনীকে প্ৰত্যক্ষ কৰি অসমৰ অসম আনোলনত তেজপুৰ ইউনিভাৰ্চিটিৰ ভূমিকা বা অসমৰ অসম আনোলন বুলিয়েই নহয় অসম আনোলনৰ পৰিৱেশিত যিহেতু তেজপুৰ বিশ্ববিদ্যালয়খন গঠন কৰা হৈছিলে দুহেজাৰ ঊনৈছ চনৰ কা আন্দোলনৰ ভূমিকা কা আন্দোলনত তেজপুৰ ইউনিভাৰ্চিটিৰ ভূমিকা সম্পৰ্কে ভূমিকা সম্পৰ্কে প্ৰকাশ কৰিছে আৰু বিভিন্ন ধৰণৰ এইখন যিহেতু তেজপুৰ ইউনাভাৰ্চিটিখন এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহে কেনেদৰে খন মানে ৰাজ্যিক উৎসৱ উৎসৱ পাৰ্বণসমূহ কেনেদৰে মানে সিহঁতৰ পৰীক্ষা পতাৰ ব্যৱস্থাসমূহৰ ওপৰতে উপন্যাসখনে বৰ্ণনা কৰা পৰিলক্ষিত হৈছে